অসমীয়া ভাষাটো সংৰক্ষণ কৰিবৰ কাৰণে আইনগত ব্যৱস্থা ইতিমধ্যে আমাৰ অসমীয়া ভাষাটোৰ ৰাজ্যিক ভাষা হিচাপে গ্ৰহণ কৰা হৈছে মানে গোটেই অসমত কাছাৰ কাছাৰ কাছাৰত যেনিবা তেওঁলোকৰ অধিক সংখ্যক মানুহকো বঙালী ভাষাটোকো মানে এটা হেৰি জাতীয় ভাষা হিচাপে তেওঁলোকক মানে স্বীকৃতি দি তাৰ লগতে কিন্তু গোটেই অসমতে কাছাৰ চাচাৰ ধৰি গোটেইখিনিতে অসমীয়া ভাষাটো সংৰক্ষণ কৰিবৰ কাৰণে যি আইন হৈ গৈছে ইতিমধ্যে এতিয়া অসম এতিয়া অসমত আমাৰ অসমীয়া ভাষাটো হৈছে ৰাজ্যিক ভাষা আৰু এইটো যাতে এটা মানে সাংবিধানিক মৰ্যদা পায় তাৰ কাৰণেও আমি যত্ন কৰিব লাগিব মোৰ এটা কথা মনত আছে কোনোবা এটা চনত আমাৰ এই হেৰি কলিতা নামটো পাহৰি গৈছোঁ অকণমান এই কলিতা বুলি এজন মানে সেই সময়ত কমিউনিষ্ট পাৰ্টিৰ পৰা এম পি হৈছিল তেওঁ সদনত তেওঁ মানে হেৰি হৈ পেলাই অসমীয়া ভাষাত বক্তৃতা দিলে অসমীয়া বক্তৃতা দিয়াৰ লগে লগে স্বাভাৱিকতে গোটেইবোৰ মানে নানান অন্যান্য ভাষালৈ ৰূপান্তৰ কৰিবৰ কাৰণে একেবাৰে খুব মানে ব্যৱস্থা কৰিব লগা হ'ল যাৰ ফলত সস্ত্ৰ অনুসূচীত মানে অসমীয়া ভাষাটো স্বীকৃতপ্ৰাপ্ত হ'ল এতিয়া দেখা গৈছে যে বিভিন্ন সময়ত এই ভাষাটো অসমীয়া ভাষাৰ পোৱা মানুহৰ সংখ্যা অসমত কমি আহিছে এইটোৰ কাৰণে আচলতে আমি এই যে উগ্ৰ সাম্প্ৰদায়িকতা উগ্ৰ ভাষাৰ নামত মানে এইবিলাক মানুহক মানে অৱজ্ঞা কিছুমান মানুহক অৱজ্ঞা কৰা এইটোৰ ফলত কিছু কিছু আমাৰ ক্ষতি হৈছে গতিকে মানে আমি আমাৰ ভাষাটোক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ সাহিত্য সংস্কৃতিৰ বিকাশ ঘটোৱা আমাৰ যিবিলাক মানে দুৱান বা এনেকৈ যিবিলাক মানে অন্য ধৰণৰ কথা বতৰা কয় সেই মানুহবিলাকক যাতে আমি অসমীয়া ভাষাটোক যাতে স্বীকৃতি দি পেলাই তেওঁলোকো যাতে অসমীয়া ভাষাত কথা কয় সেইটোৰ কাৰণেও আমি নানান ধৰণৰ যত্ন কৰিব লাগিব অসমীয়া ভাষাটো প্ৰচাৰ কৰিবৰ কাৰণে আজি চাহ জন চাহ জনজাতি মানে বহুত লাখ মানুহ আছে এই চাহ জনজাতিৰ মাজতো যাতে অসমীয়া ভাষাটো সলসলীয়া হয় তেওঁলোকৰ এটা বাগানীয়া ভাষা আছে সেইটোও যাতে লাহে লাহে গৈ পেলাই অসমীয়া ভাষাত যাতে আতাইবিলাকে কথা ক'ব পাৰে সেইটো কাৰণে আমি সকলোৱে যত্ন কৰিব লাগিব আৰু আমাৰ মাজত যিবিলাক মানে জাতি সম্প্ৰদায় নানান ধৰণৰ বিভিদ আছে বড়ো কথাৰী এনেকুৱাই মানে নানান ধৰণৰ যিবোৰ আহোম চুতীয়া কোচ কলিতা এইবিলাক মানে নানান ধৰণৰ হেৰিবোৰ আছে জনগোষ্ঠী আছে সেই জনগোষ্ঠীৰ যাতে সকলো জনগোষ্ঠীকে মানে মাইন'ৰিটি বুলি কওঁতে মুছলিম জনগোষ্ঠীটোৰ মাজতো যাতে এই হেৰিবিলাক মানে বঢ়াই নিব পৰা যায় তেওঁলোকৰ লগত যাতে আমাৰ যাতে মানে আমি মানে গঢ়ি তুলিব পাৰোঁ যাৰ যোগেদি গোটেই অসমত বসবাস কৰা অধিক সংখ্যক মানুহেই যাতে এই অসমীয়া ভাষাটো তেওঁলোকে ক'বলৈ নিজে নিজে যাতে শিকে সেইটো কাৰণে আমি মানে চেষ্টাটো চলাব লাগিব কাৰণ আমাৰ মানুহখিনিয়ে এই বাকীবিলাকক আদৰ সাদৰ কৰাৰ মাজেদিহে আচলতে এটা সহায্যপূৰ্ণ ভাৱ সৃষ্টি কৰাৰ মাজেদিহে আমি মানে অসমীয়া ভাষাটোক আচলতে আমি সুৰক্ষিত কৰিব পাৰিম আৰু আমি সাংবিধানিকভাৱে অসমীয়া ভাষাটোক সুৰক্ষিত কৰাৰ কাৰণে ৰাজনৈতিকভাৱেই হওক সামাজিকভাৱেই হওক সাহিত্য সংস্কৃতিৰ যোগেদিয়েই হওক আমি এটা ভূমিকা আমি পালন কৰিব লাগিব সকলোৱে যাতে নেকি এইটো এটা পৰিৱৰ্তনৰ বুকত আমাৰ যাতে ভাষা কৃষ্টি সংস্কৃতি অসমীয়া ভাষাটো যাতে সুৰক্ষিত হয় সেইটোৰ যোগেদি আমি যাতে ফলৱতি হওঁ এতিয়া মানে আমি যিটো দেখিবলৈ পাইছোঁ যে এই মানে কা কা আইনখনৰ যোগেদি যদি মানে আচলতে বাহিৰৰ পৰা অন্যান্য ভাষাগোষ্ঠীৰ মানুহবিলাক যদি লাখ লাখ আহিবলৈ হয় ইয়াত যদি সংস্থাপিত হ'বলৈ হয় তেওঁলোক স্বাভাৱিকৈতে তেওঁলোকৰ ভাষাটো স্বীকৃতি দিয়াৰ কাৰণে তেওঁলোকে কাম কৰিব গতিকে সেই আইনৰ বিলাক হেৰি হ'ল যিখিনি মানুহ আন ঠাইৰ পৰা যেনিবা প্ৰব্ৰজন কৰি আহে তেওঁলোকে যাতে অসমীয়া ভাষাটো সলসলীয়াকৈ ক'ব পৰাকৈ শিকি লয় এইটোৰ কাৰণেও আমি সহায় সহযোগ কৰিব লাগিব কিন্তু নিজৰ উগ্ৰ জাতীয়তাবাদী বা উগ্ৰ ভাষাৰ দৃষ্টিভংগীত যদি আমি মানে তেওঁলোকক অৱহেলা কৰোঁ তেতিয়াহ'লে আজিৰ যুগত মানে কোনেনো কাক মানে দমন কৰিব পাৰিব এনেকৈ গতিকে এই সকলো দিশেদিয়ে আমি আচলতে আমাৰ ভাষাটো সংৰক্ষণ আৰু প্ৰচাৰ কৰিবৰ কাৰণে সকলো মানুহে আচলতে প্ৰচেষ্টাটো চলাব লাগিব আমাৰ জাতি ধৰ্মৰ যিবিলাক ভেদাভেদ আছে সেই ভেদাভেদবিলাক পাহৰিব লাগিব আৰু আমি দেশখনক আমাৰ সমাজখনক আগবঢ়াই নিয়াৰ কাৰণে আমি সকলো সময়তে যত্ন কৰিব লাগিব মই এই নিচিনাই কথাখিনি মানে ভাবিছোঁ